অঁ কি কৰিছ আছোঁ আছোঁ মই আছোঁ কিনো কৰিম কচোন বহু দিনৰ মূৰত ভালেই ভালেই তোৰ ভাল ন

অঁ অঁ অঁ অঁ হেৰি পুৰস্কাৰ হিচাপে ন পাই যাবি কি কি কি কি লাগে আছে আছে তেনেকুৱা জেনেৰেল নলেজৰ কিতাপ আছে আৰু কিছুমান মহান ব্যক্তিসকলৰ কিতাপো আছে আৰু অঁ অঁ জেনেৰেল নলেজৰ তোৰ যদি বোলে আমাৰ অকল অসমখনৰ ওপৰত লাগে বোলে অকল আমাৰ আচামীজ জি কে টাইপ বোলে আৰু বোলে উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে লাগে বোলে ভাৰতবৰ্ষৰ বিষয়ে লাগে বোলে নহয় মোৰ গোটেই বোলে পৃথিৱীৰ বিষয়ে লাগে মানে ভাগ ভাগ লৈ মানে আৰু তোৰ প্ৰত্যেকটো ক্লাছৰ বিষয়ে ক্লাছৰ লৈহে কথা এতিয়া প্ৰত্যেকটো চব ল'ৰা ছোৱালীয়ে এতিয়া চব কিতাপ পঢ়িব নোৱাৰে নহয় এতিয়া ক্লাছ লৈ লৈ যেনেকুৱা বিচাৰ তেনেকুৱা পোৱা যাব

ৰং পেঞ্চিল অঁ অঁ পোৱা যাব পোৱা যাব অঁ অঁ আহিবি আহি ধুনীয়াকেনে তই লৈ যাবি কাহানিকৈ আহিবি অঁ অঁ বৰ্তমান এই চাৰিআলিটোৰ একদম মূৰতে আছিলে মানে আমাৰ ঘৰৰপৰা ঠিক এক কিলোমিটাৰমান আঁতৰৰ চাৰিআলি এটা আছিলে যে সেই চাৰিআলিটোৰ লগতে আছিলে এই কিন্তু এতিয়া মানে অলপমান চেঞ্জ হ'ল ৰাস্তা অলপ চলপ বাঢ়ি আহিলে তো ৰাস্তাটো বনাবৰ কাৰণে অলপ ইফাল সিফাল হ'ল বৰ্তমান সেয়াতে আছে আগৰ জেগাতেই আছে আৰু অলপ খালি বেলেগ হ'ল আৰু অলপ ইফাল সিফাল মানে অলপ বনোৱা মেলা হ'ল আৰু

নীলোৎপল বুক ষ্ট'ৰ

অঁ ঠিকেই ভালেই কৰিলি বহুত দিনৰ মূৰত বোলো ফোন কৰিলি ভালেই হ'ল লগো পোৱা নাই বহুত দিনৰ মূৰত লগ পাম ভাল লাগিব পিছে হেৰি নহয় ঐ ঘৰৰফালে মাহেঁতৰ ভাল

ভালেই ভালেই ভালেই আৰু এইবিলাক বৰ্তমান এতিয়া ঠিকেই আৰু ইটো সিটোচোন থাকেই আৰু সৰু সুৰাকৈ মোৰ এতিয়া ক'ত আৰু তাতে এতিয়া তোৰ খেতিৰ চিজন পিছে তহঁতৰ খেতি কৰিছ নাই

অঁ অঁ অঁ অঁ ঠিকে ঠিকে আমাৰো শেষ হৈছেগৈ আৰু অলপ চলপ মানে নব্বৈ শতাংশই শেষ হ'ল বুলি ক'ব পাৰি আৰু আৰু দহ শতাংশ অলপ আছেগৈ আৰু আনি মেলি শেষ হৈছেগৈ আৰু লাহেকৈ মাৰিব লাগিব

সেইটোৱে

অঁ এইটো এইটো ছিজনত খেল ধেমালি পতা হয় অঁ হয় হয় হয় দে এই কিনো ক'বি আজিৰ দিনত চব ব্যস্ত থাকে মানে বহুত কাম এইফালেও কাম সেইফালেও কাম নগ'লেও নহয় এইটো নকৰিলেও নহয় সেইটো নকৰিলেও নহয় গৈছে কিনো কৰিব সেইভাগে এতিয়া মেনেজ কৰিবই লাগিব আৰু চম্ভালিবই লাগিব সেইভাগে এতিয়া বাকী এই নাই নাই নাই বৰ্তমানলৈকে সেইবিলাক চিন্তাই কৰিবপৰা নাই দেই আমি তোৰ

অঁ অঁ ঠিকেই ঠিকেই তোৰ এতিয়া ভাত পানী খাম আৰু লাহেকৈ বৰ্তমান হোৱা হৈছে আৰু লাহেকৈ পিছে আজি খানাটো কিহেৰে

আমাৰো একেই আজি শনিবাৰ শনিবাৰে মংগলবাৰে তেনেকৈ একো খোৱা নহয় তাকে এতিয়া হেৰি নহয় তোৰ স্কুল এতিয়া আগৰখনেই এতিয়া অঁ পিছে এতিয়া অঁ অঁ তোৰ লগৰ যিসকল ষ্টাফসকল সেই অলপ বদলি হ'লনে নে আগৰসকলে আছেই ষ্টাফ ষ্টাফসকল আগৰকেইজনে আছেনে নে লগৰ যিকেইজন শিক্ষকসকল

বাকী ল'ৰা ছোৱালী কিমান মান আছে এনেই

অঁ খেল ধেমালি পিছে খেল কি কি পতা হ'ল

ক'বা বুলিতো কাটি দিম

গান গান গোৱা হেৰি শিশুগীত সৰু ল'ৰা তোৰ আৰু বিহুগীত অঁ অঁ

ঠিকে ঠিকে শিকিছে শিকিছে আজিকালি মানে আজিকালি ল'ৰাবিলাক বহুত এডভাঞ্চ হয় এই কাৰণ আজিকালি মোবাইল চাই চাই বহুত ল'ৰাই বহুত কিবাাকিবি শিকে ঘৰতে বহুত বহুত বহুত কিবা কিবি শিকি যায়

সেইটোকে সেইটোকেই এতিয়া সেহেঁতি যেতিয়া নেকি ঠিকে ঠিকেই এতিয়া চব মিলাই মিলিহে আৰু স্কুলখন তোৰ কমিটিখনটো তেনেকৈয়ে ধুনীয়াকেনেই চলে এতিয়া ভালেই হ'ল আৰু ধুনীয়াকেনে তেনেকৈ সেইটো পৰিৱেশ সেনেকুৱা পৰিৱেশ এটাৰ তোৰ দৰকাৰ হয় এতিয়া ধুনীয়াকেনে পৰিপাতিৰে হৈ গ'ল যেতিয়া তেনেকৈয়ে এতিয়া আকৌ আছে যেতিয়া সেহেঁতি বঁটা বিতৰণি সভা যিটো আমাৰ অসমীয়া ভাষাত কোৱা যায় এতিয়া তেতিয়াহ'লে পুৰস্কাৰবিলাকৰ কাৰণে তেতিয়াহ'লে আহিবি মোৰ ওচৰতে যি যি লাগে তোৰ কিতাপ বহী বা পেঞ্চিল কলমৰপৰা আদিকে কৰি তোৰ যি যি লাগে সকলোখিনি পাই যাবি তই আহিবি কাহানিকে দহ তাৰিখে ক'লি হ'বচোন বাৰু তই তোৰ তোৰ মানে জানি তই জানইচোন আৰু না মোক তই মনে জানি যিটোকে তোৰ ভাল লাগে সেইটোকে তই কিবা এটা দি দিবি দিলেও হ'ব নিদিলেও হ'ব যদি তোৰ মনৰ শান্তিটোৰ কাৰণে যদি কিবা এটা এনেই দিম বুলি ভাব

অঁ ঠিকেই ঠিকেই অঁ অঁ ঠিক আছে ঠিক আছে দে দেই